অঁ হেল্ল' অঁ ক'ত আছা তুমি অঁ হোৱাটছাপ গ্ৰুপটো চেক কৰিছিলা নেকি অঁ চাবাচোন এই পি ডি এফ এটা দি থৈ দিছোঁ আমি মানে এতিয়া গম পাইছাই আৰু অঁ কামটো বানপানী যে হৈ আছে ইয়াত শিমলুগুৰিত হৈ আছে তোমাৰ দিচাংমুখত এইখিনিত হৈ আছে যে এতিয়া আমাৰ আমি এন জি অ'টোৰ আণ্ডাৰত কিবা এটা কৰিব লাগিব বুইছানে এনেকৈতো বহি থাকিলে নহ'ব অঁ তাকে তাকে তুমি তোমাৰ তুমি তোমালোকৰ আমাৰ এন জি অ'ৰ পাঁচজনমানক লগত লৈ তোমালোকে শিমলুগুৰিত কভাৰ কৰা কাইলৈ ঘৰে ঘৰে মানে বাছি ল'ব বাছি ল'বা নেকি তুমি চোৱা সবতেতো দিব নোৱাৰিব এই পঞ্চায়তলৈ গৈ হেৰিয়ালে গৈ লিষ্ট এখন উলিয়াব পৌৰসভালে গৈ তাত চাবা কাৰ কাৰ ঘৰত কৰানে নকৰা চাকৰি নকৰাবোৰৰ ঘৰত নালাগে বুইছা যোনে যি পাৰে আৰু খালি কোৱা

অঁ সেই সেইটো কাৰণেটো ফাণ্ডটো ৰিলিজ কৰিব লাগিব নহ্ প্ৰথমতে কালেক্ট কৰোঁ বুইচা তাৰ পৰা আমি যিমান যি পাৰোঁ তেনেকৈ আলু চালু দিম আৰু যিমান যি হয় তুমি মিনিমাম দুশ দিয়ানে দুশ মানে যিমান মিনিমাম কিমান দিলে ভাল হ'ব ফাইভ হাণ্ড্ৰেডমান দিওঁ নেকি মিনিমাম

অঁ আমাৰ আমাৰ এন জি অ' হেণ্ডেলত পৰা কৰিব পাৰি এইটো ফেচবুকত প'ষ্ট এটা দিয়া হ'ব বাৰু এইটো দিম বাৰু লাহেকৈ দিম তোমাৰ তুমি এতিয়া তোমাৰ আমাৰ মানুহখিনিক হেৰি কৰা এক্টিভ কৰা কেইজন অঁ কেইজন আছে তোমালোকে কাইলৈ ওলাই দিবা কাইলৈ তোমালোকে অঁ কোৱা বিজয় ৰাহুল তুমি আৰু লৈ ল'বা নেকি কাৰ এখন লৈ লোৱা চাৰিটা পাঁচটামানতো যাব পাৰিবাই চাগে তোমালোকে শিমু শিমলুগুৰিখিনি কভাৰ কৰিব পাৰিবানে আমি মানে দিচাংমুখ হেৰিয়াত কভাৰ কৰোঁ পাৰিবা নহ্ অঁ তেন্তে আৰু অঁ অঁ তুমি এতিয়া হেৰি কৰা এই মোৰ মেছেজটো ভালকৈ ফৰৱাৰ্ড কৰাচোন গ্ৰুপবোৰত ফৰৱাৰ্ড কৰা অঁ এতিয়া হ'ব দিয়া মই তোমালোকক কাইলৈ কল কল কৰিছোঁ ৰাতিপুৱা অঁ ঠিক আছে